অঁ হয় কোনে বিছাৰিছে বা ক'ৰ পৰা কৈছে অঁ হয় বাইদেউ লাগিছে আপোনাক কেনেদৰে সহায় কৰিব পাৰোঁ শুনি আছোঁ বাইদেউ আপুনি কওক অঁ আমাৰ ইয়াতেতো ফেচিলিটোৱে পাই যাব বাৰু আপুনি যদি ভাবে ইয়াত ফুৰিবলে আহে আমাৰ ইয়াত মাজুলী প্ৰাকৃতিক সৌন্দৰ্য বহুত ভাল হয় ইয়াত সত্ৰ আছে সত্ৰত সত্ৰসমূহ আপুনি চাব পাৰিব এতিয়াটো প্ৰাকৃতিক সৌন্দৰ্যটো বহুত ভাল হয় ইয়ালৈতো বাহিৰৰ পৰাও মানুহ আহে মাজুলীলৈ অঁ ডিচেম্বৰ মাহত গ'লে আহিলে আপোনাৰ ভালেই হ'ব অঁ পাৰিব গাড়ী লৈ আহিলে তো ইমান অসুবিধা নহয় ন আপুনি যদি আহে এনেকে শিৱসাগৰ যদি এনেকৈ ধেমাজি হৈ আহে তেতিয়া আপোনাৰ প্ৰব্লেম নহয় বাৰু আপুনি আহিব পাৰিব মানে হেৰি হেৰি পাৰ হৈও আপুনি আহিব পাৰিব তাতো একো প্ৰব্লেম নাই বাৰু নেপায় অঁ মাজুলী আহিলে বিশেষকে আপোনাৰ ধৰক সত্ৰসমূহ আপুনি চাব পাৰিব তাত ইয়াতেতো মাজুলী বহুত সত্ৰ আছে চয়ত্ৰিছখনমান সত্ৰ আছে ইয়াতে কেইখনমান এতিয়া যেনিবা পানীৰ গৰাখহনীয়াত যেনিবা কেইখনমান সত্ৰ ডুব গৈছে আৰু ধৰি লওক আপোনাৰ ইয়াত আছে মাজুলীত আছে আপোনাৰ মৃত শিল্প আছে এনেধৰা হওক সালমৰা গাঁৱত এই মৃতশিল্পসমূহ মানে তাত তৈয়াৰী কৰা হয় ধৰা হওক আপোনাৰ সেয়াও আপুনি চাব পাৰিব আৰু অ হেৰিয়াত মানে মৃৎ মুখাশিল্পসমূহো আপুনি চাব পাৰিব মানে চামগুৰি সত্ৰত মুখা শিল্প বনোৱা হয় মাজুলীত আপুনি ৰাসত আহিলে ভাল হ'ব যে পালনাম হয় ন ৰাসত হয় মানে মাজুলীত পালনাম পালনাম হয় মানে তেতিয়া নাম হয় তেতিয়া আহিব পাৰিব সত্ৰ মানে যেতিয়া ৰাস হয় তেতিয়া আহিব পাৰিব এতিয়া ভাল হ'ব আপোনাক এতিয়া আপুনি হয় অঁ আহিব ৰাসৰ সময়ত মানে সত্ৰ গোটেইখনৰ ভিতৰত আপুনি কমলাবাৰী সত্ৰত ভালে হয় আৰু তাত ধুনীয়াকৈ দৃশ্যবোৰ দেখুৱাই নেচাৰেলি দেখুৱাই মানে তাত অঁ নাই নাই ইয়াতো বেছিকে মানুহ আহিলে অসুবিধা নহয় তাত কাৰণ আপোনাৰ থকা মেলাটো সুবিধা আছেই নাই নাই আপুনি যে ইয়াত মাজুলী ফুৰিব আহিব ন মাজুলী ফুৰিবলৈ আহিলে মানে আপোনাৰ ইয়াতে আমাৰ হেৰি থাক থাকিবলে ব্যৱস্থা আছে যেনে আমাৰ ইয়াত আছে টাইম সকুম তাত আপুনি থাকিব পাৰিব আৰু মানে গড়মূৰত আৰু হোটেল আছে আপুনি য'তে ইচ্ছা কৰে মানে তাতে থাকিব পাৰিব আৰু মোক যোগাযোগ কৰিব মই এইবিলাকত যোগাযোগ কৰি দিব পাৰিম তাত মানে হোটেলত আপোনাৰ থকা খোৱা একো মানে প্ৰভাৱ নপৰে মানে আপুনি যি ইচ্ছা তাকে খাব পাৰিব যেনেকৈ থাকিব বিচাৰে তেনেকৈয়ে থাকিব পাৰিব অ নাই নাই আপুনি যেনেকৈ খাওঁ বুলি কয় আপোনাক তেওঁলোকে তেনেকৈয়ে যোগাৰ কৰি দিব তেনেকৈয়ে বনাই দিব আপুনি খালী তেওঁলোকক অৰ্ডাৰটো দিলেই হ'ল অঁ আপুনি যিহেতু নিজা গাড়ী লৈ আহিব নহয় জানো অঁ আপুনি যিহেতু নিজা গাড়ী লৈয়ে আহিব তাতে মানে আমাৰ মাজুলীখন ইমান হেভি নহয়তো তাত ইমান পইচা পাতি ইমান খৰচ নহয় বাৰু নিজৰ জোখাই আনিব আৰু নিজে যিমানটো খৰচ হ'ব বুলি ভাবে মানে প্ৰয়োজন সাপেক্ষে ইমান খৰচ নহয় কাৰণ আমাৰ মাজুলীখন ইমান হেভি নহয় যে

অঁ মাজুলীলৈ অঁ মাজুলী মানে ক'বলৈ যদি যাওঁ মাজুলীখনলৈ মানে বাহিৰৰ পৰাও মানুহ আহে ন বাহিৰৰ পৰা মানুহ আহে ইয়াৰ মাজুলী প্ৰাকৃতিক সৌন্দৰ্যটো বহুত মানে ধুনীয়া ধৰি লোৱা তোমাৰ ইয়াত হেৰি আছে সত্ৰ আছে সত্ৰ আছে সত্ৰত হেৰি হয় মানে ৰাস হয় ৰাস চাবলৈতো দূৰ দূৰণিৰ পৰা মানুহ আহে তাতে আকৌ ইয়াত মুখা শিল্পও আছে মুখা শিল্প চাবলৈও আহে মানুহ তাতে আকৌ আপোনাৰ ধৰি লোৱা ধৰি লওক শালমৰা গাঁৱত হেৰি আছে তাত মানে মৃৎ শিল্প ন মৃৎ শিল্প সেইবোৰ মানে কেনেকৈ বনাই কেনেকৈ তৈয়াৰ কৰে মানে সেইবোৰ কিহৰ দ্বাৰা বনোৱা হয় কেনেকৈ বনাই পেটা অঁ যদি আপোনালোকৰ অসুবিধা হয় তেন্তে মই নিজে লৈ যাব পাৰিম খালি আপুনি মোৰ লগত ভালকৈ যোগাযোগ কৰিব লাগিব কথা দিব লাগিব যে মোৰ লগতে গৈ পেলাই এইবোৰ চামগৈ বুলি আৰু মই এইবিলাক চোৱাবলৈও আগ্ৰহী মানে লৈ যাম একো প্ৰব্লেম নাই অঁ হয় মানে কি মাজুলীলৈ আহিলে মানে একো একো প্ৰব্লেম নাই আচলতে মাজুলী মানুহবোৰ বহুত মৰমীয়াল হয় মানে মানুহক সহায় কৰি ভাল পায় অ ভাল লাগি গৈছে বাৰু তেনেকৈ কোৱাৰ কাৰণে হয় অঁ হয় মাজুলী মানুহ বহুত মৰমীয়াল হয় আৰু বহুত সহায় কৰি ভাল পায় আৰু মানুহক সন্মান কৰিব জানে মানে মাজুলী মানুহে কাক কেনেকৈ সন্মান কৰিব লাগে ডাঙৰক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সৰুক কেনেকৈ ব্যৱহাৰ কৰিব লাগে মানে আপুনি যদি আহে ন মাজুলী চাবলৈ আপুনি মানে একো প্ৰব্লেমেই নাপায় মানে মাজুলী যদি আহে আপোনাক মানে আপুনি যিটোৱে সোধে মানে আমুকখন ঠাই ক'ত আছে আমুকখন সত্ৰ ক'ত আছে তাৰমানে মাজুলী বিশেষকৈ কোনখন ঠাই মানে কোনডখৰ জেগা ভাল লাগে সেইখিনি যদি আপুনি মানে সোধে ন তেওঁলোকে মানে সহায় কৰিবলৈ মানে আগ্ৰহী মানে তেওঁলোকে মানে আপোনাক সহায় কৰিবই মানে হয় হয় যোৱাত বাৰু একো প্ৰব্লেম নাই কিন্তু মানে যদি নিজেই আহোঁ বুলি ভাবে ন তেনেকৈ সুধি পেলাইও এনেকৈ গড়মূৰ ওলাবহি পাৰিব যদি আপোনালোকৰ বৰ বেছি মানে অসুবিধা হয় তেতিয়া মোক যোগাযোগ কৰিব নিশ্চয় মই সহায় কৰিবম কৰিম

অ একো প্ৰব্লেম নাই আপুনি লৈ লওক মোৰ নাম্বাৰটো ছেভেন জিৰ' ট্ৰিপল নাইন ডাবুল ফাইভ থ্ৰী ছেভেন থ্ৰী অঁ মোৰ নামটো নীলাক্ষি দাস বুলিয়ে ছেভ কৰিব পাৰে নিশ্চয় দিম মোৰো আপোনাৰ লগত কথা পাতি ভাল লাগিলে কাৰণ ইমান দূৰৰ পৰা এনেকৈ কণ্টেক্ট কৰিছে ন মাজুলীখনৰ বিষয়ে সুধিছে মাজুলী আহিম বুলি কৈছে কাৰণ মই মাজুলীৰে বাসিন্দা ন সেইকাৰণে মানে মোৰ বহুত ভাল লাগিছে এনেকৈ ফোন কৰাৰ কাৰণে মই নিশ্চয় আপোনাক সহায় কৰিম আপুনি খালি মোক যোগাযোগ কৰিব মানে এতিয়া কথা পাতি মানে তেতিয়া পাহৰি নাযাব

হয় আহিব অঁ নিশ্চয় আহ কৰিব